হেল্ল' হয় কওক অঁ হয়

অঁ হয় আছে কেতিয়ালৈ লাগিছিলে অঁ কিমানজনমান মানুহ হ'বনো অঁ কিমান টাইম বা কিমান দিনৰ বাবে যাব আপোনালোকে হয় ক'ৰ পৰা লাগে অঁ গুৱাহাটী কলেজৰ পৰা অঁ হ'ব দিয়ক আমাৰ দুদিনৰ দুহেজাৰ টকা তিনি দিনৰ তিন তিনিহাজাৰ টকা তেনেকৈয়ে আপুনি কিমান দিনৰ কাৰণে আহিব বা থাকিব অঁ দুহেজাৰ টকাকৈ হ'ব এজনৰ হয় নাই তেনেকুৱাতো একো অসুবিধা নহ'ব আপোনাক লাঞ্চ দিয়া হ'ব ডিনাৰ দিয়া হ'ব তাৰপিছত চাহ লাল চাহ দিয়া হ'ব বাকী যদি আপোনালোকে ক'ল ড্ৰিংকচ বা কিবা অন্য সামগ্ৰী খায় তেনেহ'লে তাৰ আপোনালোকে নিজে পে' কৰিব লাগিব থেংক ইউ অঁ হ'ব দিয়ক